হেল্ল' কওকচোন আছে আছে এই দাংবডি অলপ আছে ভেন্দি অলপ আছে কেলৈ বাৰু দাম কেনেকুৱা চলিছে মানে আপুনি কিমানত বিক্ৰী কৰিছে আৰু দিব আৰু চাইপানি চাই চিতি দিব আৰু উপযুক্ত দাম এটা দিব আৰু লোকচানকৈ নিদিব আৰু মোকো নামাৰিব আৰু

দিম বাৰু কেতিয়াকৈ লাগিব নে এইকেইদিনত দিবই লাগিব অঁ অঁ দিম দিম বাৰু পইচাটো খালী অঁ অঁ পইচাটো খালী কেছ পইচা দিব দেই মোৰ চলিবলৈ বৰ দিগদাৰ হয় নহয় অঁ অঁ আৰু অঁ আপোনাৰ দোকানতে দিম আপুনি খালী বেয়া নকৰিব আৰু পাছত যাতে ভালকৈ ৰাখে তেনেকৈ দি যাম আপোনাকে আপুনি ভালকৈ দি যাব মোকো অঁ ভালকৈ ধৰি দিব তেতিয়াহে ময়ো ভাল পাম ময়ো আপোনাকে দিম বেলেগক নিদিও আৰু তেতিয়া একেজনে থাকিলে হা সবে পাব সবে পাব সব অলপ অলপ আৰু অঁ সব অলপ অলপ আৰু এই বৰষুণেও বেয়া কৰিলে যে অঁ অঁ হ'ব তেতিয়া আপোনাকে দিম আৰু